আমাৰ সমাজখনে মহিলা ব্যৱসায়ীসকলক ভাল চকুৰে কেতিয়াও নাচায় কিয়নো মহিলা এগৰাকীয়ে বা ছোৱালী এগৰাকীয়ে কিবা এটা কৰোঁ বুলি ওলাই গ'লে যেতিয়া তাহাঁতি মাকৰ ঘৰত মাকৰ ঘৰত থাকে তেতিয়া মাকৰ ঘৰৰ মানুহে অকমান দেৰি হ'লেও বা কিবা হেৰি হ'লেও একো নকয় যেতিয়া এজনী ছোৱালী বোৱাৰী হয় তেতিয়া তাত গৈ কেনে বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে যেনেকৈ কেতিয়াবা কেতিয়াবা ঘৰলৈ আহোঁতে অলপ পলম হয় তেতিয়াও শাহুুৱেকে কয় আজি ইমান পলম হ'ল কি কাৰণে হ'ল নহ'লে বা মানুহজনে হ'লেও কয় কেতিয়াবা আজি ইমান পলম হ'ল আজি নগ'লে নহয়নে ওলাই সেনেকে কয় কিন্তু কিছুমান আকৌ শাহু আছে কিছুমান আকৌ স্বামী আছে যেনেকে দেৰি হ'লেও একো নকয় তাৰমানে ব্যৱসায়টো ব্যৱসায় কৰিব লাগে বুলিয়ে কয় কিন্তু কিছুমান আছে আকৌ এই নিদিয়ে ওলাই যাবলে নিদিয়ে ঘৰতে থাকিব লাগে সেনেকুৱাখিনি আৰু আজিকালি প্ৰায় প্ৰায়ভাগ মহিলাই চাকৰি বা ব্যৱসায় কৰে পুৰুষতকৈ মহিলা আজিকালি আগবঢ়া সদায় কিন্তু এচাম আছে আকৌ কেতিয়াও মহিলাসকলক আগবাঢ়িবলৈ নিদিয়ে সিহঁতে সদায় পুৰুষৰ তলতে থাক বুলিয়ে কয় কিন্তু আজিকালি সমাজখনত এনেকুৱা হৈছে মহিলা সদায় আগবাঢ়িছে আৰু সেইটোৱে হ'ব লাগে কেতিয়া কেতিয়াবা আকৌ কাবা কেতিয়াবা এনে ব্যৱসায় কৰিলে মানে কেতিয়াবা দেৰি হ'বও পাৰে কেতিয়াবা সোনকালেও হ'ব পাৰে কিন্তু এচাম মানুহ আছে কিন্তু সদায় বেয়া চকুৰে চায় ভাল চকুৰে কেতিয়াও নাচায় সদায় মানে দেৰি হৈছে আজি এজনী ক'ৰ পৰা আহিলে কি সেইবিলাকেই চায় কিন্তু এচাম আছে নাই ব্যৱসায় কৰিছে কৰিব লাগে আজিকালি সকলো দিশতে মহিলা আগবাঢ়ি যাব লাগে বুলিয়ে কয় কিন্তু মই ভবাত মই মোৰ ভবাত মহিলাই সদায় ব্যৱসায় কৰি আগবাঢ়ি যাব লাগে আৰু কেতিয়াও মহিলা এগৰাকী ওলাই গ'লে সদায় কেতিয়াও বেয়া এটা বিষয়ত আগবাঢ়ি নাযায় সদায় নিজেই স্বাৱলম্বী হ'ম বুলিয়ে আগবাঢ়ি যায় আজিকালি মহিলাই কি কৰা নাই এৰ'প্লেনকে আদি কৰি সকলো ক্ষেত্ৰতে মহিলা আগবাঢ়ি গৈছে আৰু সদায় আগবাঢ়ি যাবই লাগে মহিলাসকলে পুৰুষতকৈ সদায় মহিলা আগবাঢ়ি থকাটোৱে থাকিবই লাগে কিন্তু আমাৰ সমাজখনে সদায় বোৱাৰীগৰাকীক বা ছোৱালীগৰাকীক আগবাঢ়ি গ'লে সদায় বেয়া চকুৰে চায় ভাল চকুৰে কেতিয়াও নেচায় মহিলাগৰাকীক আজি ইমান ইমান দেৰিকৈ আহিছে বেলেগ শাহুৱেকে ক'ব আকৌ তোৰ ঘৰৰ বোৱাৰীজনী আজি ইমান পলম হ'ল কিয় পলম হ'ল তাই ক'ত গৈছিল কি কৰিছে সেইবিলাক আজিকালি নানা ধৰণৰ প্ৰশ্ন প্ৰশ্ন সন্মুখীন হ'বলগীয়া হয় কিন্তু এচাম এচাম শাহু আছে কিন্তু ভাল মোৰ বোৱাৰী ব্যৱসায় কৰিছে কৰিব আগবাঢ়িব লাগে বুলিয়ে কয়